মোৰ জীৱনৰ বহুত ডাঙৰ প্ৰত্যাহ্বান আছে মোৰ প্ৰত্যাহ্বানসমূহ কৈ গ'লে শেষ নোহোৱা আজি দহ বছৰমান আগত মোৰ নিজৰ দাদাক হেৰুৱাইছোঁ মই জীৱনত কোনোদিন দান ডাঙৰ মেডিকেলত তেনেধৰণৰ ৰোগীক চিকিৎসা কৰিবলৈ যোৱা নাছিলোঁ আৰু আমাৰ ঘৰৰে ওচৰৰে আমাৰ খুৰা এজনে যথেষ্ট সহায়ো কৰিলে সেই সহায়ত ক'ত কি কৰিব লাগে ক'ত পই সেই ছাম্পুলসমূহৰ পৰীক্ষা কৰিব লাগে সেইসমূহ দেখাই দিলে মানে যথেষ্ট কষ্ট কৰি দাদাক চিকিৎসা কৰিলোঁ চিকিৎসা কৰিও বচাব নোৱাৰিলোঁ তেনেকুৱা ধৰণৰ বহুত মেডিকেলত ডাঙৰ অভিজ্ঞতা থাকি গ'ল আৰু এবাৰ নহয় দুবাৰ নহয় চাৰি পাঁচবাৰকৈ নিবলগীয়া হ'ল ডিব্ৰুগড় চিকিৎসা কৰিলোঁ নিজৰ ব্লাড কোনোদিন দি পোৱা নাছিলোঁ তেতিয়া মোৰ বয়সো কম আছিলে বয়স কম আছিল যদিও মই কোনোদিন ব্লাড বেংক কি ব্লাড বেংক মানে ব্লাড কেনেকৈ দিয়ে কি কৰিব লাগে ফৰ্মখন কেনেকৈ ফিল আপ কৰিব লাগে সেইসমূহ মই একোৱেই জনা নাছিলোঁ তথাপিও মই মানুহক সুধি সুধি যিমানখিনি কৰিব পাৰোঁ দাদাৰ কাৰণে সিমানখিনি কৰিলোঁ যদিও দাদাক বচাব নোৱাৰিলোঁ সেইটো এটা মোৰ জীৱনত বহুত ডাঙৰ ধুমুহা আহিছিল তেনেকৈ তেনেকৈ আজি মই আজি তিনি বছৰ আগত বিয়া পাতিলোঁ মোৰ বিয়াৰ পিছতে মোৰ আমাৰ মোৰ মানুহজনীৰ ডাঙৰ এটা অসুখ হ'ল তেওঁৰ টিউমাৰ হৈছিল কাণত কাণৰ কাষত টিউমাৰ হৈছিল টিউমাৰটো অপাৰেশ্যন কৰিবলৈ মই আকৌ ডিব্ৰুগড়লৈ গ'লোঁ তাত কৰোণাৰ যথেষ্ট তেতিয়া কৰোণাৰ প্ৰভাৱ আছিল কৰোণাৰ প্ৰভাৱৰ কাৰণে বহুত কষ্ট হৈছিল আমি তেওঁৱে ময়ে গৈছিলোঁ প্ৰথমে আৰু মানে ৰোগীৰ লগত এজন সোমালে বাহিৰত এজন থাকিবই লাগিব ৰোগীজনৰ যিজন ৰোগী লগত যিজন থাকিব সেইজন মানে বাহিৰলৈ ওলাবলৈও নিদিয়ে সোমাবলৈও নিদিয়ে আমি প্ৰথমে জনা নাছিলোঁ ডাইৰেক্ট গৈ এডমিট হৈ দিলোঁ মোক ওলাই আহিব নিদিয়ে আমাৰ ঔষধ পাতি প্ৰথম দিনা ঔষধ পাতি অনা খোৱা বোৱা যথেষ্ট কষ্টকৰ হ'ল প্ৰথম দিনটো যিকি নহওঁক তেনেকুৱা বহুত ডাঙৰ ডাঙৰ প্ৰত্যাহ্বান আছে এইবোৰ যথেষ্ট কষ্ট কৰি আজি ইমানখিনি অতিক্ৰম কৰিলোঁ